অঁ হেল্ল' হেল্ল' মই মই এইটো কি বুলি কয় লাহোৱালৰ মানে বাসিন্দা কওকচোন কিবা কাম আছিলে হয় অঁ কাম তেনেকে মই কৰোঁ কিন্তু হাজিৰাটো কিন্তু এতিয়াতো আজিকালি জানেই বস্তু বাহানী কিমান দাম হৈছে আগৰ ৰেটততো নাই এতিয়াতো তিনিশ টকাপা আমি লওঁ আৰু হাজিৰা অঁ সেইটো তিনিশ টকাই চলিছে অঁ কামৰ কাৰণে চিন্তা কৰিব নালাগে কাম ধুনীয়া হ'ব অঁ সেইখিনি কাম মই বহুত ধুনীয়াকে কৰোঁ যাতে কাম মানে পিছত কোনেও নকৰে কাম যেতিয়া কৰিছোঁ পইচা লৈছো যেতিয়া ইমানদাৰ হিচাপে ভাল কামেই কৰোঁ অঁ ঠিক আছে বাৰু তেনেকে দিবা আৰু আৰু নিব লাগিব নেকি মানুহ অঁ ঠিক আছে মই লগৰখিনিক ক'ম বাৰু আৰু যাম তেতিয়াহ'লে লগ পাম কেতিয়াবা কাম হ'ব অঁ এনেই কেতিয়াবা যাম বাৰু অঁ ঠিক আছে বাৰু তেতিয়াহ'লে সোমবাৰে যাম লগ কৰিম মই লগত চাৰি পাঁচজন লৈ যাম বাৰু হ'বনে অঁ অঁ হ'ব আঠটামান বজাতে আমি পামগে ঠিক আছে বাৰু